হয় কওক অ শুনিছোঁ জুবিন আহিব বোলে জুবিন গাৰ্গ অ ভালেই কৰিলে দিয়ক আমিও চিন্তা কৰি আছিলোঁ যে ৰাতি বিয়লিৰ কথা আমি টমটম এখনকে লৈ লওঁ নেকি অ ভালেই ভালেই ভালেই আমি ভাবিয়েই আছিলোঁ আপুনি এটা কাম কৰক এই ৰাতি ভাতকেইটা খাই ওলাব আমি সকলোৱে একেলগে যাম আমি যিহেতু গাঁৱৰ পৰা যাম এই টমটম দুখন টমটম লৈ ল'ম দুখন টমটমত আমাৰ ছজন সাতজন মানুহ জুৰি যাব আমি সকলোৱে একেলগে গৈ চামগৈ আৰু দিয়ক দেৰি হ'ব আমাৰ টমটমখন এই চৰকাৰে ৰাস্তা ঘাট বনাই দিছে নহয় মোদী চৰকাৰে এই টমটমখনকে ব্যৱহাৰ কৰি যাম আৰু দিয়ক এই ব্যৱস্থা হ'লেই বুলি ধৰি লওক আৰু ওলাওক ওলাওক অ হ'ব দিয়ক লগ পাম দিয়ক হয় হয় হ'ব